হেল্ল' দাদা মোক এই তিতাবৰৰ পৰা শ্বিলঙলৈ যাবৰ কাৰণে আপোনাৰ ওচৰত গাড়ী এখন পাম নেকি বাৰু অঁ অঁ আপোনাৰ ওচৰত কি কি গাড়ী আছে বাৰু অঁ অঁ অঁ অঁ এ চি ব্যৱস্থা আছেনে অঁ অঁ মোক থাৰখন হ'লেই হ'ব আমাৰ পৰিয়াল ছজনমান যাম মই মানুহজন ছোৱালী দুজনী মা দেউতা অঁ অঁ অঁ হ'ব তেতিয়া অঁ অঁ বাৰ তাৰিখমানে যাম অঁ অঁ

ভাড়াটো কিমান হ'ব জনাব নেকি অঁ অঁ অঁ অঁ ঠিক আছে তেতিয়া বাৰ তাৰিখে কনফাৰ্ম কৰিম ধন্যবাদ